আমাৰ গ্ৰাম্য় অঞ্চলত বিভিন্ন ধৰণৰ খেতি কৰি মানুহ উপকৃত হ'ব পাৰে সেই খেতি কৰি আমাৰ সমাজৰ বিভিন্ন ধৰণৰ সমস্য়াৰ পৰা হাত সাৰিবৰ বাবে ল'ৰা ছোৱালী যুৱক যুৱতী ঘৰৰ পৰিয়ালবৰ্গ সকলোৱে খেতি কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে যেনে ধৰক আমাৰ ধান খেতি শালি খেতি বাও খেতি ইত্য়াদি আমি বাৰিষা দিনত কৰোঁ তাৰ উপৰিও আমাৰ গ্ৰাম্য় সমাজত যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে সেই খেতিৰ পৰা আমাৰ যুৱক যুৱতীসকল বহুত উপকৃত হ'ব পাৰে

খৰালি মাহত আলু কবি পিয়াঁজ বেঙেনা নহৰু ইত্য়াদি কৰি বহুত জীৱিকা নিৰ্বাহ কৰি আহিছে এই খেতিয়ে সৰহকে কৰিলে আমাৰ দৈনন্দিন জীৱনত একো বাধাৰ সন্মুখীন নোহোৱাকৈ আমি সৰহকে খেতি কৰি বিকি আমি তাৰপৰা পইচা উপাৰ্জন কৰিব পাৰোঁ সেই পইচা আমি ঘৰৰ কামত ব্য়ৱহাৰ কৰিব পাৰোঁ ল'ৰা ছোৱালী পঢ়াৰ সুবিধাৰ বাবে আমি খেতিৰ লগতে ঘৰত বিভিন্ন ধৰণৰ জীৱ জন্তু পোহোঁ এই বস্তুবিলাকৰ পৰা আমাৰ কৃষি সমাজখন বহুত উন্নতি হৈ আছে এই কৃষিৰ পৰা নিবনুৱা বহুতো যুৱক যুৱতী আজিৰ যুগত খেতি কৰি উপকৃত হৈ আছে সেই খেতি শস্য় বিক্ৰী কৰিও আমাৰ গ্ৰাম্য় সমাজত বহুতো যুৱক যুৱতী পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰি এই খেতি কৰি আমাৰ জীৱনৰ বহুতো সমস্য়া নোহোৱা কৰিব পাৰি সেইদৰে যুৱক যুৱতীসকলে চাকৰি বহুতে নক নকৰি কিছুমানে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আহিছে সেইদৰে গ্ৰাম্য় সমাজৰ বহুতো মানুহ আগুৱাই গৈছে

জীৱনত বহুতো ধৰণৰ নতুন কৃষি কৰি আহিছে যেনে এতিয়া চৰকাৰে বহুতো ধৰণৰ সুবিধা প্ৰদান কৰিছে সেই সুবিধা যুৱক যুৱতীসকলে চৰকাৰৰ পৰা লৈ বহুতো কৃষি কাৰ্যৰ ওপৰত কাৰ্যনিৰ্বাহ কৰিব পাৰে